আমি যিহেতু গাঁৱলীয়া সমাজত বাস কৰোঁ সেয়ে আমি কৃষিৰ ওপৰতে নিৰ্ভৰশীল হ'বলগীয়া হয় বৰ্তমান দেউতাৰ গাটোৱো বৰ অসুস্থ আৰু বয়সো বাঢ়ি আহিছে সেয়ে খেতিৰ সমস্ত দায়িত্ব মোৰ ওপৰতে সেয়েহে দিনটোৰ প্ৰায়ভাগ সময়ে মই পথাৰত থাকিবলগীয়া হয় ৰাতিপুৱাই সোনকালে শুই উঠি মই গৰুহাল লৈ পথাৰত হাল বাওঁ মায়ে জলপান লৈ যায় জলপান খাই পুনৰ মই হাল বাওঁ হাল বাই হোৱাৰ পাছত মই গৰুহাল মেলি দিওঁ চৰিবৰ বাবে তাৰ পাছত মই হাল বোৱা মাটিডৰাৰ পাৰবিলাক কাটো আৰু আলিভেটি থওঁ যাতে বৰষুণৰ পানীটো সংৰক্ষণ হৈ থাকে আৰু যদি বেছি পানী হয় তেন্তে মই পাৰটো মোকলাই দিওঁ যাতে পানীখিনি যাব পাৰে আৰু পথাৰৰ বোকাডৰা যাতে ভালদৰে বোকা দিব পাৰোঁ তাৰ পাছত মই ঘৰলৈ আহি মাৰ লগত কঠীয়া তোলোঁ কঠীয়াতলীত কঠীয়াখিনি তুলি থওঁ আগদিনা যাতে কঠীয়াখিনি পানী খালে বোলে ৰুৱলৈ ভাল হয় সেয়ে আগদিনা কঠীয়াখিনি তুলি থওঁ কঠীয়াখিনি তোলাৰ পাছত মই ঘৰলৈ আহি গা পা ধুই অলপ জিৰাওঁ ভাত পানী খাই লৈ আকৌ পুনৰ পথাৰলৈ যাওঁ পুনৰ পথাৰত গৈ আকৌ আলি পাৰবিলাক কাটো আলি দিওঁ তাৰপাছত অলপ টাইম গৰুহাল চৰাওঁ যাতে পাছদিনা মই ভালদৰে বোকা দিব পাৰোঁ হাল বাই গৰুকেইটাক পেট ভৰাই মই গধূলি ঘৰলৈ লৈ আহোঁ ঠিক তেনেদৰে দোৱাৰ দিনত ধানখিনি প্ৰথমে দাওঁ তাৰ পাছত ডাঙৰি বান্ধো বান্ধি আনি ভঁৰালত ভৰাওঁ তাৰ পাছত আকৌ মৰণা মাৰি ভাত খাবৰ বাবে তাৰ পৰা চাউল উলিয়াই আনো ঠিক তেনেদৰে আকৌ খৰালি কালত আকৌ বিভিন্ন ধৰণৰ মই খেতি কৰোঁ তাৰে ভিতৰত আলু মটৰ সৰিয়হ তিয়ঁহ জিকা আদি বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি কৰোঁ আৰু খৰালি কালত এইবাৰ মই বড়ো খেতি কৰিলোঁ বড়ো খেতি কৰি মই প্ৰায় পঞ্চাছ কুইণ্টল ধান পালোঁ আৰু এই ধানখিনি মই বিক্ৰী দিলোঁ বিকাৰ ফলত মই এক লাখ বিছ হাজাৰ টকা পালোঁ আৰু এই এক লাখ বিছ হাজাৰে মই এখন খেতি কৰিবৰ বাবে ট্ৰেক্টৰ কিনি ল'লোঁ আৰু দেখিলোঁ যে ট্ৰেক্টৰেৰে যেতিয়া মই খেতি কৰিবলৈ ধৰিলোঁ গৰু হালৰ বাদ দি দিলোঁ মানে খেতি কৰিবলৈ অকল ট্ৰেক্টৰেৰে যেতিয়া খেতি কৰিলোঁ তেতিয়া মোৰ ককাল বিষ হ'বলৈ ধৰিলে কাৰণ একেৰাহে বহি চলাই থকা আৰু অকণমাণ পথাৰত খোজ কাঢ়িলেই মোৰ ভাগৰ লাগিবলৈ ধৰিলে কিন্তু মই আকৌ গৰুৰে খেতি কৰিবলৈ ধৰিলোঁ গৰুৰে খেতি কৰোঁতে দেখিলোঁ যে মই যিমানেই খোজ কাঢ়িছোঁ মোৰ ভৰিবিলাক সিমানেই সতেজ হৈ আছে হয় অলপ বিষাই কিন্তু তাৰ পাছত দেখিছোঁ যে মোৰ ভৰিটো সতেজ সতেজ লাগি আছে অকণমান শক্তি পাইছোঁ তেনেকুৱা গতে লাগি আছে যেতিয়া মই আকৌ ট্ৰেক্টৰখনে চলাওঁ তেতিয়া মোৰ আকৌ গাঁঠিৰ বিষ ধৰে সেয়ে দেখিলোঁ যে আধুনিক যোনবিলাক ব্যৱস্থা ওলাইছে সেইবিলাকে অতি সোনকালে হয় যদিও সি মানুহৰ শৰীৰটো ঘূণীয়া কৰি তুলিছে কিন্তু অতীজৰে পৰা যি কৃষিৰ প্ৰচলন যেনে গৰুৰে হাল বোৱা হালবোৱা প্ৰচলনে মানুহক এক ব্যায়ামৰ দৰে মানুহৰ শৰীৰত কাম কৰি থাকে যি শৰীৰৰ সকলো গাঁঠিৰ বিষ নাইকিয়া কৰে আৰু এক শৰীৰক সুন্দৰভাৱে উপস্থাপন কৰি ৰাখে